মই বহুত ধৰণৰ গান শুনি ভাল পাওঁ যেনেকৈ বলিউদৰ তেনেকৈ আছে বণ্ডেয়া ফ্ৰম ডিল জংঘলৰ মভি খনৰ যোনটো গান হয় বণ্ডেয়া সেইটো ভাল লাগে আৰু তেনেকৈ ভূত ফিল্মখনৰ ছণ্ডাৱে গানটো ভাল লাগে ভাৰত ফিল্মখনৰ ছাচনি গানটো ভাল লাগে ন' টাইম ফৰ লাভ ন' টাইম ফৰ লাভ য'ত চালমান খান আছে তাৰ ছোৰে ছোৰে গানটো মোৰ ভাল লাগে দাবাঙৰ মোৰ চোৰি কিয়া ৰে জিয়া সেইটো ভাল লাগে ঠিক তেনেকৈ দাবাঙৰ আৰু এটা গান আছে সেইটো হ'ল দাগাবাজ ৰে গানটো সেইটো ভাল লাগে সেনেকৈ পুৰণা গান বুলি ক'লে পুৰণা ফিল্মৰ আমাৰ চবৰে হয়তো এইখন প্ৰিয় হ'ব সেইখন হ'ল এয়া কি বুলি কি নাম আছিল কভি খুছি কভি গমৰ গোটেইকেইটা গানেই মোৰ ভাল লাগে তাৰ পাছত নতুনকৈ ওলোৱা ব্ৰহ্মাষ্ট্ৰৰ মোৰ দেৱা দেৱা গানটো ভাল লাগে আৰু কেছৰীয়া গানটো ভাল লাগে ঠিক তেনেকৈ পুৰণা চিনেমা আছিল পুৰণা চিনেমাবিলাকৰ ভিতৰত এখন আছিলে দিল মাংগে ম'ৰ তাৰ চৌন নিগমে এটা গান গাইছিলে সেইটো হ'ল গোস্তাখ দিল তেৰে লিয়ে সেইটো গান ভাল লাগে ছাদি মে জৰুৰ আনা মভিখনৰ মোৰ জৌগি গানটো ভাল লাগে শ্ৰেয়া ঘোছলৰ মোৰ লেজা লেজা গানটো ভাল লাগে আৰু এই গানসমূহ মোৰ আ আজিকালি ফোনত বিভিন্ন ধৰণৰ গান শুনা এপ আছে যেনে জিঅ' ছাৱন বা স্প্ৰ্টিফাইতো মই তাতেই গানবিলাক শুনো